হেল্ল' ছাৰ হয়নে অঁ হয় মোৰ মানে চৰকাৰী ঘৰ এটা পাব লগা আছিলে আৰু অনলাইন কৰি থকা বুলি শুনিছিলোঁ ক'ত কেনেকে কি প্ৰচেছ মোক অলপ জনাবচোন হয় ক'ত ক'ত জমা দিব লাগিব অঁ অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক তেন্তে মই অনলাইন কৰি ল'ম বাৰু